আমাৰ গাঁৱত খেলা ধূলাৰ কাৰণে পৰিৱেশ সৃষ্টি কৰিবলৈ হ'লে প্ৰধানকৈ খেলা ধূলা কৰাৰ কাৰণে এখন খেলপথাৰৰ আৱশ্যক আমাৰ গাঁৱত সৰুকৈ হ'লে এখন খেলপথাৰ আছে তাতে ল'ৰা ছোৱালীখিনি সন্ধিয়া খেলে ফুটবল খেলে ভলীবলো তেনেকৈ খেলে ক্ৰিকেট সেইবিলাক খেল খেলি তেওঁলোকৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন কৰি আছে তাৰোপৰি তেওঁলোকে যিবিলাক বিদ্যালয়ত পঢ়ে এই গাঁৱত কৰা সেই অনু অনুশীলনৰ ফলত এই বিদ্যালয়টো খেল ধেমালি ক্ষেত্ৰত তেওঁলোকে পুৰস্কাৰ বুতলিবলৈ সক্ষম হৈছে এতিয়া গাঁও অঞ্চলত বুলি ক'লে সচৰাচৰ বিভিন্ন ধৰণৰ খেল থাকে আমি সৰুকালত কিছুমান খেল খেলিছিলোঁ যিবিলাক খেল বৰ্তমান দেখিবলৈ পোৱা নাযায় আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি মাৰ্বল ৰবাব টেঙা তেতিয়া ফুটবল তেনেকৈ কিনা হোৱাই নাছিলে আমি সচৰাচৰ ৰবাব টেঙাই খেলিছিলোঁ তাৰপিছতে আকৌ বটাহ খেল বুলি পেলে এটা হেৰি আছিলে সেইবিলাক খেল আমি খেলিছিলোঁ কিন্তু বৰ্তমান সেই পৰিৱেশটো নাই বৰ্তমান উন্নত হৈছে আজিকালি বৈদ্যুতিক মাধ্যমৰ যোগেদি নেশ্যনেল ইণ্টাৰনেশ্যনেল খেল ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলবিলাক ঘৰতে বহি আজিকালি দূৰদৰ্শনৰ জৰিয়তে চাব চায় ল'ৰা ছোৱালীখিনি কিছুমান খেলৰ প্ৰতি আগ্ৰহ সম্বিত হৈছে আমি যদিও গাঁওখন আমাৰ অকণমান ভিতৰীয়া ভিতৰুৱা তথাপিও এটা পৰিৱেশ আনাৰ কাৰণে আমাৰ গাঁৱত এটা সংঘ আছে পুথি এই সংঘৰ পুথিভঁৰাল সেই সংঘৰ জৰিয়তে কিছুমান প্ৰতিযোগিতামূলক অনুষ্ঠান পতা হয় বিশেষকৈ বহাগ বিহুত আমাৰ এই সংঘৰ পদশ্যসকলে খেল ধেমালি অনুষ্ঠিত কৰে আৰু সেই খেল ধেমালিত পুৰস্ক পুৰস্কাৰৰ ব্যৱস্থা কৰা হয় যাৰ ফলত নৱপ্ৰজন্ম তথা উঠি অহা ল'ৰা ছোৱালীখিনি খেলাৰ প্ৰতি এটা আগ্ৰহ প্ৰকাশ কৰে আৰু খেলাৰ প্ৰতি তেওঁলোকৰ এটা সাহস আহি যায় যিটো সাহসৰ কাৰণে তেওঁলোকে স্কুল কলেজত মানে খেলাৰ প্ৰতি এটা অনুপ্ৰেৰণা পায় তথাপিও কিছু অভাৱ আছে এই ক্ষেত্ৰত যদি আমাৰ চৰকাৰে অকণ ব্যৱস্থা যদি লয় নিশ্চয় গাঁওবিলাকত আকৌ খেল ধেমালিৰ কাৰণে এটা উন্নত এটা ব্যৱস্থা হ'ব বুলি অনুভৱ কৰোঁ এতিয়া কথা হ'ল খেল ধেমালি কৰিলে মানস মানুহৰ শাৰীৰিক মানসিক এটা বিকাশ হয় আৰু সেই বস্তুখিনি আমি বৰ্তমান আমাৰ গাঁৱৰ উঠি অহা ল'ৰা ছোৱালীখিনিক আমি দিবৰ কাৰণে চেষ্টা কৰি আছোঁ পৰিৱেশ এটা আনি আছোঁ যিটো পৰিৱেশ হয়তো আমি যেতিয়া সৰু আছিলোঁ তেতিয়া সেই পৰিৱেশটো আমি পোৱা নাছিলোঁ তেতিয়া পৰিৱেশ পৰিস্থিতিবিলাক বেয়া বেলেগ আছিলে আজিৰ দৰে পৰিস্থিতি তেতিয়া নাছিল যাৰ কাৰণে সেই পৰিৱেশটো আমি পোৱা নাছিলোঁ তথাপিও আমি নতুন প্ৰজন্মক সেই পৰিৱেশ এটা দিবৰ কাৰণে এটা পৰিৱেশ ৰচনা কৰাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখি আছোঁ আৰু সেইমতে আগবাঢ়িও গৈছে আজিকালি খেল ধেমালিৰ জৰিয়তে বা খেলৰ জৰিয়তে নিজকে নিজৰ অঞ্চলৰ লগতে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো মানে পৰিচয়টো দিব পৰা এটা বৰ্তমান ব হেৰি পৰিৱেশ ৰচনা হৈছে এতিয়া গাঁও এখনত বিশেষকৈ আমাৰ গাঁৱত আৰু বৰ্তমান চৰকাৰে যি এটা খেল মহাৰণ বুলি এটা এটা হেৰি কৰিছে খেল মহাৰণ সেই খেল মহাৰণত আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি এটা মোটামুটি ভালে এটা হেৰি কৰি আছে এতিয়া আগবাঢ়ি আছে আৰু বৰ্তমান প্ৰতিযোগিতামূলক সময়ত পঢ়া শুনাৰ লগতে খেল ধেমালিৰ প্ৰতিও গুৰুত্ব দিবৰ প্ৰয়োজন হৈছে কাৰণ মই অকণমান আগতে ক'লোঁৱে বৰ্তমান নিজক চিনাকি দিয়াৰ কাৰণে পঢ়া শুনাৰ লগতে খেল ধেমালিটোৰ জৰিয়তেও নিজকে মানে পৰিচয় দিব পৰিচয় এটা দিব পৰা হেৰি এটা আহি গৈছে এতিয়া কিন্তু খেলৰ খেলৰ কিছুমান অতীতত যিবিলাক খেল আছিল বৰ্তমান সেই খেলবিলাক সচৰাচৰ দেখা পোৱা নাযায় আৰু খেলৰ মাজতো বিভিন্ন ধৰণৰ খেল আছে কিছুমান ভাল খেল কিছুমান বেয়া খেল কিন্তু কথা হ'ল কি ভাল খন ভাল খেল যিখিনি সেইখিনি যদি আমি মনোযোগেৰে আয়ত্ব কৰি খেলি যাওঁ নিশ্চয় ভাল এটা ফলাফল পোৱা যাব তাৰ মাজতে বেয়া খেলবিলাক আমি ল'ৰা ছোৱালীখিনি সেইটোৱে কৰোঁ আমি যিটো বেয়া খেল সেইটো পৰা আঁতৰাই যিখিনি ভাল খেল সেই ভাল খেলৰ প্ৰতি তেওঁলোকক মনোযোগ অনাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ কৰোঁ বা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ যিটো সংঘ সংঘ ল'ৰাখিনিয়ে এটা ভূমিকা পালন কৰি আহিছে তাৰপিছত সেই খেল ধেমালিৰ কাৰণে প্ৰধানকৈ খেলপথাৰখন অলপ উন্নত হ'লে ভাল হয় এতিয়া গাঁওবিলাকত আমাৰ গাঁৱতো যদিও খেলপথাৰ আছে ঠিক তেনেকৈ ইমান এটা উন্নত নহয় উন্নত নহয় এই ক্ষেত্ৰত চৰকাৰ যদি অকণমান গুৰুত্ব লয় গুৰুত্ব লৈ যদি খেলপথাৰবিলাক যদি অলপ অকণমান উন্নত উন্নত কৰাৰ ব্যৱস্থা কৰে নিশ্চয় আকৌ নিশ্চয় আমাৰ গাঁৱৰ পৰা আৰু আগবাঢ়ি যোৱাত ল'ৰা ছোৱালীখিনি আগবাঢ়ি যোৱাত আকৌ নিশ্চয় সুবিধা হ'ব এই ক্ষেত্ৰত মই এটাই অনুৰোধ জনাওঁ চৰকাৰ যাতে এই ক্ষেত্ৰত এটা উৎকৃষ্ট ভূমিকা পালন কৰে খেলা খেল বুলি কওঁতে কিছুমান খেল আছে যিটো যিবিলাক খেলত শাৰীৰিক পৰিশ্ৰম হয় আৰু কিছু খেল আছে সেই সেই খেলবিলাকত হয়তো শাৰীৰিক পৰিশ্ৰম নহয় পৰিশ্ৰম নোহোৱাকৈ কিছুমান খেল খেলা খেলিব পাৰি যেনে ধৰক লুডু কেৰম কেৰম ইত্যাদি এই এই খেলবিলাকত শাৰীৰিক পৰিশ্ৰম নহয় কিন্তু মানসিক এটা এই খেলৰ পৰা শাৰীৰিক যদিও পৰিশ্ৰম নহয় তথাপিতো মানসিক উৎকৰ্ষ সাধন হোৱা বুলি ভাবিব ভাবি ল'ব পাৰি বা সাধন হোৱা সাধন হয় তাৰ বিপৰীতে কিছু খেল আছে যি খেলত শাৰীৰিক পৰিশ্ৰম এটা হয় আৰু এই পৰিশ্ৰমটোৱে সেই ল'ৰা ছোৱালীৰ শাৰীৰিক ক্ষেত্ৰত বিকাশ ঘটাই যেনেকৈ ফুটবল ফুটবল খেলটো খেলি খেলাৰ লগে লগে এটা শাৰীৰিক পৰিশ্ৰম হয় আৰু সেই শাৰীৰিক পৰিশ্ৰমটোৱে ল'ৰা ছোৱালী উৎকৰ্ষ সাধনত স সহায় কৰে ঠিক তেনেকৈ ভলীবল ভলীবলটো এটা শাৰীৰিক শাৰীৰিক পৰিশ্ৰমৰ খেল বাস্কেটবল অৱশ্যে আমাৰ ইয়াতে বাস্কেটবল খেলা তেনেকৈ হেৰি নাই সুবিধা নাই বাস্কেটবলটো আমাৰ ইয়াতে গাঁৱত খেলিব পাৰা তেনেকৈ ব্যৱস্থা নাই ক্ৰিকেট যিটো নেকি বৰ্তমান ক'ব গ'লে বিশ্বৰ মানে এটা এক নম্বৰ খেল ক'ব লাগিব কাৰণ আজি ক বৰ্তমান ক্ৰিকেট খেলি মানুহে নিজক এটা পৰিচয় দিয়াৰ লগে লগে অৰ্থনীতিৰভাৱেও যথেষ্ট এটা সকাশৰ ব্যৱস্থা হৈ আছে তেনেকৈ ফুটবলটো ফুটবলটো ফুটবল খেলেও ঠিক তেনেকুৱা এটা পৰিচয় দাঙি ধৰা বৰ্তমান এটা হেৰি আহি গৈছে এতিয়া কথা হ'ল গাঁওবিলাকত যদিও পুথি আমাৰ বিশেষকৈ আমাৰ গাঁৱত যদিও পুথি বা থকা ঠিক তেনেকুৱা ল'ৰা ছোৱালী যথেষ্ট আছে কিন্তু তেওঁলোকে উপযুক্ত সুবিধা নোপোৱাৰ বাবে ঘৰুৱা কিছু আৰ্থিক কৰ ক্ষেত্ৰত বা উন্নত মানদণ্ডৰ খেলপথাৰ বা ঠিক তেনেকুৱা ব্যৱস্থাপনা নোহোৱাৰ কাৰণে যদিও প্ৰতিভা আছে সেই প্ৰতিভাবিলাক বিকাশ কৰাৰ কাৰণে বিকাশ সাধনত বিকাশ সাধন কৰিব পৰা নাই যদি এই ক্ষেত্ৰত মানে ব্যৱস্থা লোৱা যায় নিশ্চয় খেল ধেমালিৰ ক্ষেত্ৰত আগবাঢ়ি যাব অকল এইটো আমাৰ গাঁৱৰ বুলিয়ে নহয় সচৰাচৰ আমাৰ গাঁওবিলাকত ঠিক তেনেকুৱা দেখা যায় কিছু কিছু সংখ্যক গাঁৱত মানে খেলৰ খেল ধামালি কৰাৰ কাৰণে এখন খেলপথাৰো নাই খেলপথাৰ বহুত অভাৱ আমাৰ গাঁওবিলাকত আমাৰ ইয়াতোক মই আগতে কৈছোঁ আমাৰ ইয়াতো এ আছে যদি এখন মানে উপযুক্ত নহয় ইমান খেল ধেমালি কাৰণে যিমানখিনি পৰিসৰৰ খেলপথাৰ এখন প্ৰয়োজন ঠিক তেনেকুৱা পৰিসৰৰ আমাৰ ইয়াঁতে নাই তথাপিতো তাৰ মাজতে ল'ৰা ছোৱালীখিনিয়ে অশেষ কষ্ট কৰি খেল ধেমালিখিনি কৰি আছে আৰু আমিও জ্যেষ্ঠ হিচাপে তেওঁলোকক যিখিনি পাৰোঁ উৎ উৎসাহ যোগাই আছোঁ উৎসাহ যোগাই যোগাইছোঁ তেওঁলোকক খেল ধেমালিৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে আৰু এই আগতে যিটো আমি এটা সময়ত যেতিয়া আমি ফুটবল খেলিছিলোঁ তেতিয়া ইখন ইটো চোবাৰ লগত সিটো চোবাৰ ঠিক তেনেকৈ প্ৰতিযোগিতামূলক কিছুমান খেল অনুষ্ঠিত হৈছিলে ফুটবলে হওক ভলীবলে হওক যিটো বৰ্তমান মানে দেখিবলৈ পোৱা নাযায় তেনেকৈ প্ৰতিযোগিতামূলক এই ইটো চোবাৰ লগত সিটো চোবাৰ ঠিক তেনেকুৱা আজিকালি প্ৰতিযোগিতাবিলাক নোহোৱা হৈছে মানুহখিনি অকণমান ব্যস্ত আজিকালি কিন্তু সেই প্ৰতিযোগিতামূলক ব্যৱস্থাখিনি থাকিলে অকণমান হেৰি আগবাঢ়ি যোৱাত সুবিধা হয় আজ আগতে সচৰাচৰ ফুটবল বা ভলীবলৰ প্ৰতিযোগিতা যথেষ্ট অনুষ্ঠিত হৈছিল আশে পাশে কিন্তু আজিকালি এই পৰিৱেশটো নোহোৱাই হৈছে খেল ধেমালিৰ প্ৰতিও মানুহৰ আগ্ৰহ অকণমান ক কমি গৈছে আজিকালি কিন্তু সেইটো আমি আমাৰ এই অঞ্চলত বা আমাৰ চোপাটোত এইটো হ'ব দিয়া নাই আমি তেওঁলোকক উৎসাহ যোগাই ফালে খেল ধেমালিৰ যিটো হেৰি ধাৰাটো অব্যাহত ৰাখাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ বা কৰোঁ আৰু ঠিক তেনেকৈ আমাৰ চলি আছে কিন্তু সচৰাচৰ দেখা যায় আগৰ দৰে যদি সাম সামগ্রিকভাবে চোৱা যায় আৰু তেতিয়াহ'লে আগৰ দৰে এই খেলৰ যিটো ইচ্ছা সেই ইচ্ছাটো সচৰাচৰ ল'ৰা ছোৱালীখিনিৰ মাজত অকণমান কম দেখা যায় আৰু সচৰাচৰ ল'ৰা ছোৱালীখিনি খেল শাৰীৰিক খেলৰ কৰি এই মোবাইলত খেলত অকণমান গুৰুত্ব দিয়া যেন অনুভৱ হয় যিটো নেকি ক'ব গ'লে এটা মানে শুভ লক্ষণ নহয় যেনে অনুভৱ হয় কাৰণ মোবাইলৰ গে'মেদি কোনো শাৰীৰিক উৎকৰ্ষ সাধন নহয় বৰঞ্চ এনে মোবাইলত কিছুমান এনেকুৱা গে'ম আছে যিটো গেমে হয়তো সেই ল'ৰা ছোৱালীৰ ক্ষতি ক্ষতি কৰিব পাৰে বা ক্ষতি কৰে সেয়ে আমি আমাৰ যিটো সংঘ আছে সংঘ ল'ৰাখিনিয়ে সেই ক্ষেত্ৰত মানে বিশেষকৈ অলপ গুৰুত্ব দিয়ে যাতে আমাৰ গাঁৱৰ ল'ৰা যিখিনি উঠি অহা ল'ৰা ছোৱালী তেওঁলোকে যাতে মোবাইলৰ পৰা আঁতৰত থাকে বা শাৰীৰিক খেল ধেমালি কৰে এই ক্ষেত্ৰত আমাৰ সংঘৰ সদস্যসকলে এটা বিশেষ ভূমিকা পালন কৰে যাৰ কাৰণে আমাৰ ইয়াতে এই মোবাইলৰ প্ৰতি ইমান আসক্তি ল'ৰা ছোৱালীখিন আসক্তি দেখা নাযায় গতিকে এই ধাৰাটো যদি প্ৰত্যেক অঞ্চলতে ৰাখে তেতিয়াহ'লে ভাল হ'ব কাৰণ শাৰীৰিক পৰিশ্ৰমত যিটো এটা হেৰি শাৰীৰিক পৰিশ্ৰম কৰি যিটো খেল খেলিলে যিটো মানসিক বিকাশ হয় সেই বিকাশটো হয়তো মোবাইলৰ গে'মত হোৱা দেখা নাযায় সেয়া আমি আমাৰ গাঁৱত খেলা ধূলাৰ পৰিৱেশ এটা অনাৰ কাৰণে বা সৃষ্টি কৰাৰ কাৰণে আম মই পৰামৰ্শৰ উপৰিও যিখিনি কৈ গ'লে সেইখিনিয়ে হাতে কামে আমি চেষ্টা অব্যাহত ৰাখি আছোঁ আৰু অনাগত দিনলৈ আমি সেইখিনি ধাৰা অব্যাহত ৰখাৰ কাৰণে প্ৰচেষ্টা কৰিম